মই এল জি ফাইভ ষ্টাৰ ইনভাৰ্টাৰ টেকনল'জীৰ এ চি ইউজ কৰিছোঁ কুলিং কেপাচিটি বৰ ধুনীয়া কোনো মেইনটেনেঞ্চ নাই মোৰ আজি লোৱা তিনি বছৰেই হ'ল নৰ্মেল ছাৰ্ভিচিঙটো কৰি লওঁ আৰু আমাৰ গৰম দিন সোমোৱাৰ লগে লগে কিন্তু অ'ভাৰঅল প্ৰডাক্ট প্ৰডাক্টৰ ওপৰত মই ফাইভ ষ্টাৰ ৰেটিং দিম